বেলেগ বেলেগ ৰন্ধনশৈলী বনোৱাৰ মোৰ বহুতো অভিজ্ঞতা আছে আৰু সেই অভিজ্ঞতাবোৰ আজি মই আপোনালোকৰ আগত বৰ্ণনা কৰিবলৈ অকণমান চেষ্টা কৰিম কিবা ভুল হ'লে আপোনালোকে মোক সহায় কৰিব যিহেতু আমাৰ ঘৰখনৰ ভিতৰত মই সকলোতকৈ ডাঙৰ ল'ৰা আৰু মাক মই ৰন্ধা বঢ়াত বহুতো সহায় কৰোঁ কেতিয়াবা কিছুমান কাৰণত মায়ে ৰন্ধা বঢ়া কৰিব নোৱাৰে সেয়েহে ঘৰৰ প্ৰায় বোৰ ব্য়ঞ্জন মই ৰান্ধোঁ আৰু সেইবোৰ খাবলৈও বহুত সুস্বাদু হয় সেয়েহে সেই সুস্বাদু ব্য়ঞ্জনবিলাক মই আজি আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ যিহেতু আমাৰ অসমখন প্ৰাকৃতিক সম্পদত চহকী সেয়েহে ইয়াত বহুতো প্ৰকৃতিৰ পৰা অহা বহুতো খাদ্য়ৰ ৰন্ধন আমাৰ অসমীয়া খাইদ খাদ্যত আছে সেয়েহে মই আপোনালোকক তাৰে ভিতৰত কিছুমান খাদ্য়ৰ বিষয়ে আপোনালোকৰ আগত বৰ্ণনা কৰিম যিহেতু আহোম অসমত যেতিয়াৰ পৰা আহোম ৰাজত্বকাল চলিছিল ঠিক তেতিয়াৰ পৰা অসমত বহুতো খাদ্য়ৰ ব্য়ঞ্জন চলি আহিছে যিবোৰ খাদ্য়ৰ ব্য়ঞ্জন আহোম ৰজাৰ পৰা ধৰি বৰ্তমান অসমীয়া প্ৰজালৈ সকলোবোৰে খাই আহিছে এই খাদ্য়বোৰ স্বাস্থ্য়ৰ হকে উপকাৰী হোৱাৰ বহুতো বৈজ্ঞানিক কাৰণ আছে যিবোৰ কাৰণ যিবোৰ কাৰণ অতীজৰে পৰা অসমীয়া সমাজত চলি আহিছে সেয়েহে সেই খাদ্য়ৰ ব্য়ঞ্জনবোৰো আজি আপোনালোকৰ আগত মই কৈ শেষ কৰিব নোৱাৰোঁ যদিও তাৰ ভিতৰত দুটামান আপোনালোকৰ বিষয়ে আগত ক'বলৈ ওলাইছোঁ প্ৰথম এক নম্বৰ প্ৰথম এক নম্বৰতে হৈছে হাঁহ আৰু কোমোৰাৰ মাংসৰ জুতি এই হাঁহ আৰু কোমোৰাৰ মাংস আমাৰ অসমৰ এক পৰম্পৰা বুলিয়েই ক'ব পাৰি হাঁহ আৰু কোমোৰা নহ'লে হাঁহৰ অবিহনে কোমোৰা আৰু কোমোৰা অবিহনে হাঁহ সদায় অসম্পূৰ্ণ হৈয়ে থাকে সেয়েহে হাঁহ আৰু কোমোৰাৰ ব্য়ঞ্জন অসমীয়া খাদ্য় অসমীয়া খাদ্য়ত বহুতো গুৰুত্বপূৰ্ণ সেয়া লাগিলে আমাৰ তিনিটা বিহু বহাগ বিহু কাতি বিহু আৰু মাঘ বিহু বিশেষকৈ মাঘৰ বিহুত আমি হাঁহ আৰু কোমোৰাৰ জুতি খুব খুব বেছিকৈ লওঁ হাঁহ আৰু কোমোৰা নহ'লে মাহৰ বিহু মাঘৰ বিহু আমাৰ নহয় আৰু ঘৰলৈ কোনোবা আলহী আহিলেও আমি হাঁহ আৰু কোমোৰাৰ মাংস বনাওঁৱেই সেয়েহে হাঁহ আৰু কোমোৰাৰ মাংস বনোৱাৰ ৰন্ধনশৈলীটো হৈছে প্ৰথমে হাঁহটো যেতিয়া মৰা হয় তেতিয়া হাঁহটো পাখিৰে সৈতে পুৰিব লাগে পাখিৰে সৈতে পুৰিলে কি হয় হাঁহটোৰ মাংসটো ক'লা হয় আৰু খাবলৈ বহুত টেষ্টি হয় বা সুস্বাদু হয় সেয়েহে হাঁহটো মৰাৰ পিছত ইয়াক কাটি কুটি লৈ থ'ব লাগে তাৰ পিছত এখন কেৰাহী লৈ কেৰাহীখন ভালকৈ গৰম কৰিব লাগে কেৰাহীখনত অলপ পৰিমাণে মিঠাতেল যিহেতু হাঁহৰ মাংসৰ বহুতো তেল ওলায় সেয়েহে জোখ অনুসৰি মিঠাতেল তাৰ তাৰ পিছত আমি কাটি থোৱা অলপমান পিঁয়াজ তাৰ পিছত আৰু তাত কেইটামান জলকীয়া দিম আৰু তাৰ লগত লং ইলাইচী আৰু দালচেনী কেইটামান দি সেইখিনি ভালকৈ লৰাই তাত আমি হাঁহৰ মাংসখিনি দি দিম হাঁহৰ মাংসখিনি অকণমান ভজা যেতিয়া হাঁহৰ মাংসটো অকণমান ক'লা হয় তেতিয়া তাত আমি হাঁহৰ যিবোৰ মছলা আমি অসমীয়া খাদ্য়ত সঁচাকৈ আমাৰ আমাৰ বহুতো মছলা থাকে ঘৰুৱা মছলা আমি সেই ঘৰুৱা মছলাসমূহ আদা নহৰু পিচি তাত দিওঁ আৰু অলপ কেঁচা কটা পিঁয়াজো আৰু আমি তাৰ ওপৰত দিওঁ আৰু আমাৰ হাঁহৰ মছলা অৰ্থাৎ আমাৰ যোনবিলাক গৰম মছলা জিৰা বা মাংসৰ মছলা যিবিলাক আছে আমি তাত দি ধুনীয়াকৈ হাঁহৰ মাংসটো লৰাই পিনে অলপ সিজিবলৈ দিওঁ যেতিয়া আমি যে হাঁহৰ মাংসখিনি আধাতকৈ অলপ বেছি সিজিলে তেতিয়া আমি তাত কোমোৰা আৰু কাটি থোৱা আলু কমকৈ কোমোৰা বেছিকৈ আমি দিওঁ তাৰ পিছত আমি অলপ লৰাওঁ ধ্য়ান ৰাখিব লাগে যে তাত পানী দিব নালাগে যেতিয়া কোমোৰাটোৰ পৰা অকণমান পানী ওলাবলৈ ষ্টাৰ্ট হয় কোমোৰাটো অকণমান পমিবলৈ ধৰে তেতিয়া আমি তাত পানী দিওঁ অলপ অলপ পৰিমাণে পানী দিয়াৰ পিছত সেইখিনি লৰাই পিনি আমি তাত থৈ দিওঁ আৰু যেতিয়া কোমোৰাবোৰ ভালকৈ আলুবোৰ ভালকৈ সিজে অলপমান ভাঙি আমি তাত অলপ গ্ৰেভী টাইপ কৰি পিনে তাৰ ওপৰত অলপ ধনীয়া পাত ছটিয়াই দিওঁ আৰু সেয়ে হৈ গ'ল আমাৰ হাঁহ কোমোৰাৰ মাংস আৰু আপোনালোকক মই সঁচাকৈ কৈছোঁ যে এইবোৰ খাবলৈ বহুতো সুস্বাদু আৰু বহুতো ভাল লাগে আপোনালোকেও এবাৰ খাই চাৱক দুই নম্বৰতে হৈছে ৰৌ মাছ আৰু সৰিয়হ ৰৌ মাছ আৰু সৰিয়হ বগা সৰিয়হ আমি অসমীয়া মানুহে প্ৰায়বিলাকেই খাওঁ প্ৰথমতে কি কৰিব লাগে ৰৌ মাছটো পিচ পিচ কৰি ফ্ৰাই কৰি পিনে থ'ব লাগে তাৰ পিছত বগা সৰিয়হটো আগদিনাই তিতাই থোৱা বগা সৰিয়হ আনি পিনে মিক্সাৰত বা আপোনালোকে পটাতো পিচিব পাৰে পিচি পিনে ধুনীয়াকৈ গুৰি কৰি লৈ কেৰাহীত অকণমান তেল তেল বেছি নহয় অকমান তেল তাত অলপ অকণমান পিঁয়াজ জলকীয়া আৰু নিমখ হালধি অকণমান দি পিনে লৰাই পিনাই তাত সৰিয়হৰ যোনখিনি পেষ্ট সেইখিনি তাত দি দিব আৰু অকণমান লৰাই তাত অকণ পানী মিছ কৰি দিব মিছ কৰি দিয়াৰ পিছত আপোনালোকৰ যোনখিনি মাছ আছে সেই মাছখিনি তাত দি দিব আৰু তাৰ পিছত অকণমান সোৱাদ মছলা আৰু অকণমান নিমখ আৰু অকণমান হালধি দি পিনি সেইখিনি ধুনীয়াকৈ লৰাই থৈ দিব আমাৰ ৰৌ মাছৰ জুতি এনেকৈয়ে হৈ গ'ল তাৰ পিছত আমাৰ যিহেতু অসমত বহুতো লোকেল অৰ্থাৎ লোকেল বুলিয়েই ক'ব হয় কুকুৰা কুকুৰা আমাৰ ইয়াত বহুতো লোকেল কুকুৰা পোৱা যায় সেয়েহে আমি সেই লোকেল কুকুৰাবোৰৰ স্বাদো অলপ বেলেগ ধৰণে লওঁ সেয়া লাগিলে আমি বাঁহৰ গাজ যিটো বাঁহৰ যোনটো পুলি আহে সেই বাঁহৰ গাজটোৰ লগতে লওঁ বা আলু বিলাহীৰ লগতে লওঁ লোকেল মাংসৰ জুতি সেয়েহে লোকেল মাংস আৰু এই লোকেল মাংস বহুতো মানে যেতিয়া আমাৰ জ্বৰ হয় তেতিয়া আমাৰ বহুতো আমাৰ ঘৰৰ ডাঙৰ মানুহে এটা লোকেল মূৰ কুকুৰা আনে আৰু আমাক খাবলৈ দিয়ে আমাৰ জ্বৰ তেতিয়াই তৎক্ষণাত ভাল হৈ যায় অকণমান জ্বলা দি বনোৱা জালুক দি বনোৱা হয় সেয়েহে মই আজি সেই আমি জ্বৰ উঠিলে যেনেকৈ আমি লোকেল কুকুৰা খাওঁ সেয়া আপোনালোকক আজি মই আপোনালোকক বৰ্ণনা কৰিম প্ৰথমে লোকেল কুকুৰাটো সেই হাঁহৰ দৰে একেলগে একেদৰে পুৰি সৰু সৰু টুকুৰা কৰি অলপ নাই লোকেল কুকুৰাটো অকণমান ডাঙৰ টুকুৰা কৰিব লাগে অকণমান ডাঙৰকৈ থ'ব লাগে আৰু কেৰাহীত অকণমান সোৱাদ অনুসাৰে মিঠাতেল তাত পিঁয়াজ আৰু জলকীয়া তাৰ পৰা আৰু লং ইলাইচী আৰু দালচেনী দি পিনে অকণমান লৰাই তাত লোকেল কুকুৰাখিনি অলপ ভাজিব লাগে তাৰ পিছত তাত নিমখ হালধি আৰু মছলাবোৰ সোৱাদ অনুসাৰে সংযোগ কৰি আৰু তাত অলপ তাত অলপ জালুকৰ গুৰি দিব লাগে আৰু জালুকৰ গুৰিখিনি দিয়াৰ পাছতে তাত আমি কেতিয়াবা আমি বাঁহৰ গাজ যোনটো সৰু সৰু টুকুৰা কৰি পিনে বা দি থোৱা থাকে বাঁহৰ গাজটো দিওঁ নহ'বা আৰু আমি বিলাহী দিও বনাওঁ সঁচাকৈ ই খাবলৈ বহুত চ সুস্বাদু হয় আৰু শৰীৰৰ বাবেও বহুত উপকাৰী হয় শৰীৰৰ বহুতো গা যোনটো শক্তিশালী কৰাত সহায় কৰে আৰু বেমাৰ আজাৰ থাকিলেও ই নাইকিয়া কৰে সেইটো লোকেল মাংসৰ জুতি তৃতীয়তে আহিলে আমাৰ আছাম হিট গট আছাম হিল গট বুলি অসমত যোনবিলাক ছাগলী আছে সেই ছাগলী মাংস সঁচাকৈ বহুত স্বাদো আৰু আছাম হিল গটৰ এটা আমাৰ অসমত প্ৰচলিত আছে যে যোনটো ইয়াত কাটে সেইটো কোৱা হয় নেপালী কাটন আৰু এই নেপালী কাটনটো মই আপোনালোকক কওঁ যে নেপালী কাটনটো মানে এনেদৰে দিয়া হয় যাতে নেপালী কাটনটো এনেদৰে মানে তাত আমি যেনেকৈ ছাগলীবিলাকক কাটোতে গোটেই ছালটো আমি টানি এৰুৱাই দিয়া হয় কিন্তু নেপালী কাটনত তেনেকৈ দিয়া নহয় নেপালী কাটনত কি কৰা হয় ছাগলীটো প্ৰথমে মাৰি পিনে তাত অলপ গৰম পানী গাত গৰম পানী ছটিয়াই যোনখিনি তাৰ গাৰ নোম নোমখিনি ব্লেতে চুঁচি চুঁচি আঁতৰোৱা হয় আৰু তেতিয়া মই আপোনালোকক কৈছোঁ যে খাবলৈ বহুত চ সুস্বাদু হয় নেপালী কাটন আৰু এই নেপালী কাটন যোনটো খাচী মাংস এই খাচী মাংসটো আমাৰ অসমীয়া ৰন্ধন প্ৰণালী বেলেগ বেলেগ ধৰণেই বনোৱা হয় আৰু সেই ৰন্ধন প্ৰণালীৰ বিষয়ে মই আপোনালোকক আজি ক'ম খাচী মাংস প্ৰথমে খাচী মাংসটো আনি পিনে এটা পাত্ৰত আপোনালোকে থৈ পিনে তাত দৈ আৰু খাচী মছলা জিৰা হালধি নিমখ নহয় হালধি মিহলাই পিনে ধুনীয়াকৈ দুঘণ্টামানৰ কাৰণে থ'ব তাৰ পিছত কুকাৰ আমি প্ৰায় কুকাৰ বা কেৰাহী যিকোনো এটা ল'লেই হ'ল তাত আপোনালোকে অলপ মিঠাতেল দি তাত পিঁয়াজ আদা নহৰু লং ইলাইচী দি পিনে অলপ ভাজিব আৰু মছলা যোনখিনি আছে সেই মছলাখিনি তেলতেই দিব দি পিনে যোনখিনি খাচী মাংস মই থোৱা আছিলে সেইখিনি আনিব আনি পিনে ধুনীয়াকৈ তাত দিব দি পিনে সেইখিনি অলপমান লৰাব লৰাই পিনে তাত আলু আৰু কেইটামান বিলাহী ধুনীয়াকৈ দি দিব আদা নহৰু যিহেতু আগতে দি থোৱা আছে আৰু সেইখিনি যেতিয়া আৰু বনি হ'ব আৰু তাৰ যোনটো গ্ৰেভী ওলাব দৈৰ কাৰণে যোনটো গ্ৰেভী ওলাব আপোনালোকক ক'বলৈ লৈছোঁ মই বহুতো সুস্বাদু হয় আৰু সেইটো এবাৰ আপোনালোকে ট্ৰাই বা যত্ন কৰি চাব আৰু আৰু তৃতীয়তে হৈছে আমাৰ অসমীয়া মানুহৰ আটাইতকৈ প্ৰিয় এটা ৰন্ধন সেইটো হৈছে ঢেঁকীয়া পুঠি মাছ আৰু ঔটেঙাৰ ব্য়ঞ্জন বিশেষকৈ গৰম দিনত যেতিয়া ঔটেঙা লাগিবলৈ আৰম্ভ কৰে বাৰিষাৰ দিন আহে তেতিয়া আমাৰ পথাৰবোৰত বহুতো পুঠি মাছ ওলায় সেই পুঠি মাছবোৰ আমাৰ মানুহে ধৰি আনে পুঠি মাছ ধৰি আৰু পুঠি মানৰ পথাৰৰ কাষতে পথাৰৰ কাষতে ঔটেঙা গছ থাকে সেই ঔটেঙা গছবোৰৰ পৰা ঔটেঙা দুটা অনা হয় আৰু ঢাপত ঢেঁকীয়া লাগি থাকে সেই ঢেঁকীয়াবোৰ আনি পিনে আপোনালোকে কি কৰিব প্ৰথমে ঢেকীয়াবোৰ সৰু সৰু টুকুৰা কৰি কাটি ল'ব তাৰ পিছত পুঠি মাছটো প্ৰথমে ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব লাগে তাৰ পৰা ফ্ৰাই কৰি লোৱাৰ পিছত ফ্ৰাই কৰি লোৱাৰ পিছত আপোনালোকে ঔটেঙা ঔটেঙাটো ধুনীয়াকৈ আনি পিনে ঔটেঙাটো ধুনীয়াকৈ সৰু সৰু টুকুৰা কৰি কৰিব তেতিয়া আপোনালোকে ঢেঁকীয়াটো অকণমান ভাজিব ঢেঁকীয়াটো ভাজি পিনে তাত অলপ পানী দিব পানী দি পিনে ঔটেঙাখিনি দিব দি পিনে তাত পুঠি মাছ যোনখিনি ফ্ৰাই কৰি থোৱা আছিলে সেই প্ৰাই ফ্ৰাই কৰি থোৱাখিনিয়ে তাত ধুনীয়াকৈ দিব আৰু দি হোৱাৰ পিছত সেইখিনি ধুনীয়াকৈ পানী দি পিনে সেইখিনি ধুনীয়াকৈ ধুনীয়াকৈ লৰাই মেলি থৈ দিব আৰু সেয়াই ঔটেঙাৰ জোল আৰু পুঠি মাছৰ জোল খাবলৈ বহুতো সুস্বাদু হয় আৰু সেইটো ঢেঁকীয়া বহুত খাব লাগে শৰীৰৰ কাৰণে বহুতো ভাল ই শৰীৰটো আমাৰ ঠাণ্ডা কৰি ৰখাতো বহুতো সহায় কৰে সেইবাবে এই খাদ্য়বিধ খাব লাগে গৰম দিনত বিশেষকৈ আৰু আমাৰ অসমীয়া প্ৰায়বিলাক মানুহে এই খাদ্য়বিধ খায় তাৰ পিছত এবিধ খাদ্য় হৈছে মাটিমাহ আৰু গাহৰি অসমত প্ৰায় মাটিমাহৰ খেতি কৰা হয় বহুতো অসমৰ প্ৰায়বোৰ অঞ্চলতে খৰালি কালত মাটিমাহৰ খেতি কৰা হয় আৰু এই মাটিমাহৰ খেতিবোৰ এই মাটিমাহৰ খেতিবোৰ খৰালি কালতে কৰি খৰালি কালতে উলিওৱা হয় মাটিমাহ মাৰি যোনখিনি মাটিমাহৰ গুটি উলিওৱা হয় সেই মাটিমাহখিনি আমি খাওঁ মাটিমাহ আৰু গাহৰি আমাৰ মিচিং সমাজত এক বেলেগেই প্ৰচলন আছে সেই মিচিং সমাজত মাটিমাহ আৰু গাহৰি তেওঁলোকৰ বিভিন্ন উৎসৱ পাৰ্বণ লাগিলে বিয়া আলি আই লৃগাং সকলোতে মাটিমাহ আৰু গাহৰিৰ সোৱাদ ব্য়ঞ্জন ৰন্ধা হয় আৰু সেই সোৱাদ আমি প্ৰায় সকলোৱে লওঁ সেয়েহে মাটিমাহ আৰু গাহৰি খাবৰ কাৰণে প্ৰথমে আপোনালোকে মাটিমাহখিনি ধুনীয়াকৈ ৰান্ধি অলপ আধা সিজা কৰি ল'ব তাত আপোনালোকে দিব আদা নহৰু নহৰুটো অকণমান বেছিকৈ দিব আদাটো অকণমান কমকৈ ধুনীয়াকৈ মাটিমাহখিনি বনাই ল'ব তাৰ পৰা গাহৰিটো কেৰাহীত অকণমান তেল দিব যিহেতু গাহৰিত বহুতো তেল ওলায় সেয়েহে গাহৰিটোত অকণমান তেল দি তাত পিঁয়াজ দি পিনে জলকীয়া আৰু তাত অকণমান নৰসিংহৰ পাত দি পিনে বিলাহী গাহৰিখিনি ধুনীয়াকৈ ভাজিব মছলা সোৱাদ অনুসাৰে দিব নিমখ হালধি সোৱাদ অনুসাৰে দিব দিয়াৰ পিছত আপোনালোকে তাত মাটিমাহখিনি দি দিব আৰু ধুনীয়াকৈ লৰাই মেলি অলপ টাইম সিজাৰ পিছত মাটিমাহ আৰু গাহৰি ব্য়ঞ্জন ধুনীয়াকৈ হৈ গ'ল আৰু আপোনালোকক মই ক'বলৈ খুব উৎসাহিত যে এই গাহৰি আৰু মাটিমাহৰ ব্য়ঞ্জন মিচিং সম্প্ৰদায়ৰ বিয়া হওক উৎসৱ পাৰ্বণ সকলোতে দিয়া হয় আৰু ই খাবলৈ বহুতো সুস্বাদু হয় সেয়েহে মাটিমাহ আৰু গাহৰিৰ ব্য়ঞ্জন আপোনালোকে এবাৰ জ এবাৰ বনাই চাবচোন খুবেই ভাল লাগে আৰু যেতিয়া আমি ক'ৰবাত বনভোজ খাবলৈ যাওঁ আমি অসমীয়া মানুহে বনভোজ খাবলৈ যাওঁ বা আমি ঘৰৰ বাহিৰত যিকোনো কাৰোবাৰ ঘৰতে হওক যেতিয়া আমি কিবা এটা খাবলৈ মন যায় তেতিয়া আমি প্ৰায় এটা ব্য়ঞ্জন বনাওঁ সেইটো হৈছে গাহৰি আৰু লাই শাক এই গাহৰি আৰু লাই শাক বেয়া পোৱা মানুহ মোৰ সম্ভৱ গোটেই অসমতেই নোলাব চাগৈ গাহৰি আৰু লাই শাকৰ ব্য়ঞ্জন ৰান্ধিবলৈ প্ৰথমে গাহৰিখিনি আনি ধুনীয়াকৈ ধুই পখালি লৈ এটা পাত্ৰত থৈ দিব তাৰ পৰা লাই শাকখিনি আনি অলপ বৰ বেছি নহয় সৰু নহয় অলপ ডাঙৰ ডাঙৰ টুকুৰা কৰি থ'ব গাহৰিখিনি আনি পিনে প্ৰথমে এটা কেৰাহী লৈ তাত অলপ মিঠাতেল দি পিঁয়াজ আৰু জলকীয়া দি ধুনীয়াকৈ অলপ ভাজি পিঁয়াজখিনি ৰঙা হোৱাৰ লগে লগে গাহৰিখিনি তাত দি দিব গাহৰিখিনি দিয়াৰ লগতে তাত নিমখ হালধি আৰু মছলা ধুনীয়াকৈ দি সেইখিনি ধুনীয়াকৈ ভাজিব আৰু তাত এটা খুব বেছি মানে আধা কিলো গাহৰি মাংসত এটা আলু এটা আলু দি আৰু তাত লাই শাকখিনি দি ধুনীয়াকৈ ভাজিব আৰু হোৱাৰ পিছত সেইখিনি খাবলৈ সঁচাকৈয়ে বহুত সুস্বাদু হয় গাহৰি আৰু লাই শাকৰ মাংস গাহৰি মাংস আৰু লাই শাকৰ চব্জি খুব খাবলৈ আপুনি এয়া শুকান ভাতৰ লগতো খাই বহুত ধুনীয়া লাগে আৰু তাত পানী দিব নালাগে পানী নিদিব অকল ড্ৰাই ফ্ৰাই কৰি ভাজিব খুব ধুনীয়া লাগে আৰু আৰু এবিধ খাদ্য় আছে যিবোৰ আমাৰ অসমীয়া মানুহে প্ৰায় গা বেয়া হ'লে সৰু ল'ৰা ছোৱালীক সৰুতে প্ৰায় খোৱায় আৰু এই খাদ্য়বিধ হৈছে পাৰ মাংস আৰু অমিতাৰ জুতি এই পাৰ মাংস আৰু অমিতাৰ জুতি ল'বলৈ হ'লে আপোনালোকে পাৰটো প্ৰথমে সৰু সৰু পুৰি পিনে সেই হাঁহ আৰু কুকুৰা মৰাৰ দৰে মাৰি পিনে পুৰি পিনে সৰু সৰু টুকুৰা কৰি কাটি ল'ব অমিতাটো প্ৰথমতে আপোনালোকে এটা প্ৰেছাৰ কুকাৰত দি অমিতাখিনি এটা জুলীয়া অৱস্থা অৰ্থাৎ প্ৰেছাৰ কুকাৰত তিনি চাৰিটা হুইছেল মৰাই পিনে অমিতাখিনি আপোনালোকে ঠিক কৰি ল'ব তাৰ পিছত পাৰখিনি কেৰাহীত অলপ তেল দি পিঁয়াজ আৰু জলকীয়া দি পিনে আৰু অলপ আৰু অলপ নৰসিংহৰ পাত দি পাৰ মাংসখিনি ধুনীয়াকৈ তাত তাত মছলা বেছি দিব নালাগে আদা নহৰু আৰু নিমখ হালধি আৰু অকণমান পাৰ মাংসটো অকণমান মছলা দিলেই হ'ব আৰু যদি আপোনালোকে বিচাৰে তাত জালুক দি খাওঁ তেন্তে তাত জালুক দিলেও হ'ব আৰু জালুক দিলেও খুব ভাল লাগে আৰু তাৰ পিছত সেইখিনি অকমান সিজাৰ পিছত তাত অমিতাখিনি সেই প্ৰেছাৰৰ প্ৰেছাৰ কুকাৰত দিয়া অমিতাখিনি ধুনীয়াকৈ তাত দি দিব সেইখিনি খাবলৈ বহুতো সঁচাকৈ বহুত ধুনীয়া হয় সেইখিনি আপোনালোকে এবাৰ খাই চাব আৰু তাৰ পিছতে আহিলে এটা ব্য়ঞ্জন যিটো আমাৰ যেতিয়া অসমীয়া মানুহে মহিলাই কোনোবা কেতিয়াবা যেতিয়া সন্তান জন্ম দিয়ে তিনি দিনত সেই খাদ্য়টো খোৱা হয় আৰু আমি প্ৰায়ে ঘৰত সেই খাদ্য়টো খাওঁ সেইটো হৈছে বৰালি মাছ আৰু কচু মাছ বৰালি মাছ আৰু কচু কচুখিনি প্ৰথমে আপোনালোকে বুটলি আনি ভালদৰে ধুব তাৰ পিছত ধোৱাৰ পিছত কচু আৰু বৰালিখিনি বৰালিটো অকণমান মানে লৰ মাছ যিহেতু অকণমান গেলে সেই মাছটো হ'লে ভাল বৰালিখিনি প্ৰথমে ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব তাৰ পৰা কচুখিনিক কচুখিনি ধুনীয়াকৈ তেল পিঁয়াজ অলপ সৰহকৈ জলকীয়া অলপ সৰহকৈ দিব হাঁ সদায় কচুত জ্বলা খাই ভাল লাগে জলকীয়া সৰহকৈ দি কচুখিনি ভাজি যেতিয়া কচুখিনি জুলীয়া হ'ব সৰু সৰু টুকুৰাকৈে প্ৰথমে চ কচুখিনি ফেটি ল'ব জুলীয়া হ'ব তাত বৰালি মাছখিনি দিব আৰু এবাৰ বনাই খাব সঁচাকৈ বহুত সুস্বাদু হয় আপোনালোকে এবাৰ ট্ৰাই কৰি চাব এই কচু আৰু বৰালি মাছ অসমীয়া মানুহৰ প্ৰায়বিলাক ঘৰতে প্ৰায় এসপ্তাহত এবাৰ হ'লেও বনোৱা হয় আপোনালোকে এবাৰ খাৰ ট্ৰাই কৰি চাব আৰু ইম ইমানবোৰ খাদ্য়ৰ মই আপোনালোকক ক'লোঁ ইয়াৰ ভিতৰত চবতকৈ বনাবলৈ সহজ সেইটোৱে হৈছে ঢেঁকীয়া পুঠি মাছ আৰু ঔটেঙা আৰু চবতকৈ বনাবলৈ টানটোৱেই হৈছে মাটিমাহ আৰু গাহৰি সেয়ে আপোনালোকে এবাৰ এবাৰ ট্ৰাই কৰি চাব